আজিৰ পৰা প্ৰায় এসপ্তাহমানৰ আগতে এখন মই ষ্টেণ্ড ফেন ক্ৰয় কৰিছিলোঁ আমাৰ লখিমপুৰ ঠাকুৰবাৰী বজাৰৰ পৰা ফেনখনৰ মানে এইটো দোকানীয়ে ক'লে যে দাদা এইটো ক্ৰমটন প্ৰডাক্ট প্ৰডাক্টটো বৰ এতিয়া বৰ্তমান ধুনীয়া চলিছে আপুনি প্ৰডাক্টটোৱে লৈ যাওক বোলো ঠিক আছে ময়ো তেনেকুৱা এখন ভাল বস্তুৱে বিচাৰিছোঁ

আনি পেলাই ফেনখন মানে লগালোঁ ইমান ধুনীয়া বতাহ দিয়ে একদম শীতল বতাহ তাৰমানে ফেনৰ কোনো শব্দই শুনা নাযায় অকল বতাহটোহে গাত লাগে আৰু এতিয়া এই এই ফেনখন মানে কথাটো কি হ'ল সুবিধাৰ্থে মানে ইটো কোঠাৰ পৰা সিটো কোঠালৈ মানে নিব পাৰি আৰু মানে নিজ ইচ্ছামতে তাৰমানে ম'ভিং কৰি মানে চাৰিওফালে বতাহটো সমানে দিবও পাৰি এইটো এইবিলাক সুবিধাৰ কাৰণে মই মানে বস্তুটো বহুত ভাল লাগিছে আৰু মানে ভাল বুলিয়ে ক'ব লাগিব আৰু